হেল্ল' অভিযান ডেকা নেকি মই পৰা কৈছিলোঁ মই মানস অ' মানস অভয়াৰণ্যত যাব বিচাৰিছিলোঁ যোৱা সুবিধা কিবা আছেনে অ' মই জীপতে যাম ভাবিছিলোঁ তাৰ পইচাটো কেনেকৈ হ'ব বাৰু অ' ঠিক আছে সেই অলপ কমাই ল'ব বাৰু কিমান কিমান মান কমাব পাৰিবা অ' ঠিক আছে মই টকা পাঁচশ দি দিম বাৰু

হ'ব দিয়া মানে পাঁচশ টকা মোৰ কাৰণে অলপ বেছিয়ে হৈ যায় তথাপি বোলো নাই অলপ মানে ফুৰিব আহিছোঁ যেতিয়া পাঁচশ টকা এটা খৰচ কৰোঁ মই আমি চাৰিজন যাম ঠিক আছে বাৰু সাতশ টকা এটা দিম আৰু দেই এতিয়া তাতে কি কি পোৱা যাব বাৰু কি কি

হয় হয় চাব পাৰি বস্তু কিবা টাইম আছেনে কিমান টাইমলৈকে চাব পাৰি ঘূৰিব পাৰি মানে কিবা টাইম আছে নেকি তাতে

অ' অ' অ' অ' ঠিক আছে আমি যিমান পাৰি সিমান সোন সোনকালে ওলাই অহা চেষ্টা কৰিম বা যাওঁতেও সোনকালে যাম বাৰু হে ঠিক আছে তুমি হেৰি ৰাখিবা অহ অহ